অভয়াৰণ্য যেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যান আদি ফুৰিবলৈ আমি গৈছোঁ এইবিলাকলৈ যোৱাৰপৰা আমাৰ বহুতো অভিজ্ঞতা হৈছে আমি বহুতো নজনা কথা শিকিব পাৰিছোঁ এইবিলাক ফুৰিবলৈ গৈ আমি বহুতো নেদেখা বস্তু দেখা পোৱা যায় কাজিৰঙা বা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ফুৰিবলৈ গ'লে আপোনালোকো যাব যদি নাই যোৱা আমি বহুতো ভাল পৰিৱেশ দেখিবলৈ পোৱা যায় তাত গ'লে বহুতো নতুন নতুন অভিজ্ঞতাও হয় যিবিলাক বস্তু আমি সাধাৰণতে আমাৰ গাঁও বা চহৰ অঞ্চলত দেখা পোৱা নাযায় কিছুমান বস্তু তাত দেখা পোৱা যায় যেনে এশিঙীয়া গড় বাঘ এশিঙীয়া গড় বাঘ হাতী বনৰীয়া জীৱ জন্তু ইত্যাদি বহুতো দেখা পোৱা যায় এইবিলাকলৈ গ'লে বহুতো নজনা কথা জনা হয় বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ লতা ঘাঁহ বন মাছ কাছ চৰাই চিৰিকটি ইত্যাদি দেখা পোৱা যায় এইবিলাকৰপৰা বহুতো নতুন নতুন কথা জানিবও পাৰি ক'ত কেনেকৈ